অঁ আছোঁ কোনে ক'লে বাৰু অঁ অঁ অঁ বাইদেউ ভালনে অঁ অঁ খোৱা বোৱা হ'লগৈ বাৰু আপোনাৰ খেতি কি ক'ব আৰু প্ৰথম অৱস্থাত পানী নাই এতিয়া ৰুই মেলি হোৱা পিছত এতিয়া একদম মানে বানপানী আৰু গোটেই ধল খেতি মাজে মাজে ধান উঠাই লৈ গৈছে আপোনালোকৰ সেইফালে ঠিকে আছে অঁ অঁ হয় হয় বানপানী তেনেকুৱা দিগদাৰ লগোৱা নাই নহ্ অঁ অঁ অঁ অঁ হয় অঁ এই পোকটো বাৰু আমাৰ ইয়াতো দিগদাৰ লগাইছে অঁ দৰৱ মাৰিছোঁ বাৰু অঁ অঁ অঁ অঁ উপাইতো নাই আৰু বাকী ঘৰত ভালেই নহয় আপোনালোকৰ অঁ অঁ অঁ বাৰু তেতিয়া এই ৰাখিছোঁ তেতিয়াহ'লে অহ্ অঁ অঁ হ'ব বাৰু ঠিক আছে অহ্